মোৰ শৈশৱৰ আছে ভালেখিনি মেম'ৰিজ আছে ভাল ম'ষ্টলি চবতকৈ প্ৰথমতে মোৰ বাৰ্থডে চৌব্বিশ ফ্ৰেব্ৰুৱাৰী আৰু মোৰ বাৰ বাৰ্থডে একৈশ মাৰ্চ ত' আমাৰ দুটাৰ বাৰ্থডেৰ মাজত এক মাহ গেপ ত' বাৰ্থডেখন সৰু হ'লেতো চবৰে পতাই যায় ন এতিয়া ডাঙৰ হৈছোঁ কাৰণেহে ইমান নাপাতে কিন্তু সৰুতে কি কৰিছিলে মোৰ আৰু বাৰ বাৰ্থডে একেলগে পাতি দিয়ে মানে একৈশ মাৰ্চত পাতি দিয়ে কাৰণ তেতিয়া ভালেখিনি মানুহ মতা যায় একেবাৰতে পাতে আৰু ক'ত আৰু একমাহৰ মূৰে মূৰে আৰু বাৰ্থডে পাতিব ত' সেইকাৰণে একেলগে পাতে ত' একেলগে পাতিলে ভাল গোটেইখিনি মানুহ লগ পাওঁ একেলগে কেক কাঁটো একেলগে গিফ্ট পাওঁ ত' মানে ভাল লাগে বহুতখিনি সেইটো মেম'ৰি মোৰ মনত আছে এতিয়াও আৰু মই সৰু থাকোঁতে মোৰ আমাৰ স্কুলত আমাৰ চি চি এ বুলি ক্লাছ এটা আছিলে এক্সট্ৰা কাৰিকুলাৰ তাতে আমাক মানে ছুজ কৰিব লাগে কোনে কি কৰিব ত' মই মানে গীটাৰ ছুজ কৰিছিলোঁ কিন্তু প্ৰথমতে গীটাৰ মানে বজাবতো নাজানোঁ কিন্তু বজাব নাজানোঁ যিহেতু পাপাক খুজিছিলোঁ আৰু গিটাৰ এটা লাগে বুলি পাপাই দিম বুলি ক'লে কিন্তু মায়ে মানা কৰি দিলে সদায় সেনেকুৱা থাকে ন কোনোবা এজ মানে মানা কৰিব কোনোবা এজনে অঁ বুলি ক'ব তাৰপিছত মায়ে মানা কৰাৰ কাৰণে পাপাই আৰু নিদিওঁ বুলি ক'লে আৰু মায়ে মানা কৰি দিলে যিহেতু কিন্তু পাপাই মনে মনে মোক কৈছিল আৰু দিম দে দিম দে এনেকৈ কৈছিলে ত' মই আৰু ফুৰ্টিত আৰু যোনদিনা আনিম বুলি কৈছিলে মই একদম ফুৰ্টিতে গৈ পেলাই গাড়ীখন অহাৰ লগে লগে চাইছোঁ গাড়ীখনত ক'ত গিটাৰটো নাই দেখোন তাৰপাছত মই ফুৰ্টিতে এনেকৈ গৈ চাওঁ নাই তাৰপিছত পাপাই কৈছিলে কি নাই নানিলোঁ বুলি মই আৰু দুখতে কান্দি কান্দি গুচি আহিছোঁ তাৰ পৰা কান্দি কান্দি আহিকেনে ঘৰত পালোঁ তাৰপিছত ঘৰৰ পাইপিনে দৰ্জা বন্ধ কৰিকেনে কান্দি আছোঁ তাৰপিছত সেইটো ছাইদে পাপাই আৰু মনে মনে আহিকেনে ছাইদত গিটাৰটো বজাই আছে বাহিৰৰ ৰুমটোত মোৰ কি ফুৰ্টি দৰ্জা তৰজা খুলি সেই কান্দা কান্দাই গৈ পেলাই লৈ পেলাই গিটাৰটো পাই যি ফুৰ্টি পাইছোঁ গিটাৰ পাইছোঁ আৰু নতুন নতুনকৈ কি আৰু লাগে বেলেগ ত' মানে এই মেম'ৰিজবোৰ মানে বহুত প্ৰেছিয়াছ হয় মোৰ কাৰণে আৰু মই গোটেই জীৱন মনত ৰাখিম আছে আৰু বহুতখিনি আছে কিন্তু এইকেইটা মানে স্পেচিয়েল বুলি ক'ম আৰু মই